হাঁহ কুকৰা আমি শাক পাচলিত দিওঁ হাঁহ কুকুৰা জাবৰ আমি শাক পাচলিয়ে দিওঁ হাঁহ কুকৰা বা ত'তে ত'তে আমি নেপেলাওঁ যিকোনো এঠাইত পেলাওঁ আৰু গৰু গোবৰ আমি গছৰ গুৰিয়ে গুৰিয়ে দিওঁ আৰু হেৰি হাঁহ কুকুৰা গৰু আমি চফা চিকুণকে থওঁ গঁড়ালত বান্ধো হাঁহ কুকুৰা আমি যেনে তেনে বহুত মানুহে আৰু নুপুহে বহুত মানুহেও সৰহভাগ মানুহে নুপুহে আৰু বহুত কম পৰিমাণে পোহে হাঁহ গৰু ছাগলী পাবলৈ গৰু গোবৰ পাবলৈ বৰ দিগদাৰ গৰু গোবৰ আমি যেনে তেনে ৰাখি মেলি আনো আৰু গৰু গোবৰ আমি বহুত বিভিন্ন প্ৰকাৰত লাগে ঘৰ মোচিবলৈ জাবৰ গছৰ গুৰিয়ে গুৰিয়ে দিবলৈ হাঁহ কুকুৰা আমি এনেকে কেতিয়াবা বেমাৰটো মই আমি ওচৰ নেপেলাং দূৰে দূৰে পেলাং আমি হাঁহ কুকুৰাবোৰ বহুত পৰিচলনাকে ৰাখোঁ বেমাৰ আজাৰ হয় কিছুমান দৰৱ পাতিও আনো গৰু গোবৰ গৰু গোবৰ বহুত লাগে বিভিন্ন বিভিন্ন প্ৰকাৰত বাৰীয়ে চাৰিয়ে দিবলে মেলিবলে কঠীয়া চঠিয়া মেলিলেও লাগে গৰু গোবৰ গৰুক গৰুৱে আমি হাল বাব পাৰোঁ গৰুৱে আমি গৰুৱে আমি মৰনা মাৰিবও পাৰোঁ গৰুৱে গৰু আমি গৰুৱে আৰু গৰুৱে গাখীৰ চাখীৰো দিয়ে মাইকী গৰুৱে আমি বহুত